খেলত আত্মসন্মানৰ কথা থাকেই কাৰণ খেলখন যদি কেনেবাকৈ হাৰিবলৈ হয় তেতিয়া আপোনাৰ আত্মসন্মানত লাগে আৰু যদি আপুনি জিকা হয় তেতিয়া ভালো লাগে বহুত আৰু জিকিলে আপোনাৰ প্ৰাইজ পালোঁ ধৰক তাৰপৰা তেনেকৈ ফূৰ্তিও কৰা হয় আৰু ছেকেণ্ড কথা হ'ল আপোনাৰ হেৰি পাটনাৰজন পৰা পাটনাৰ হ'ব লাগে তেখেত যদি পৰা পাটনাৰ হয় তেতিয়া আপোনাৰ খেলখন খেলিও ভাল লাগে জিকাত চান্সটোও বেছি থাকে সেইটো কাৰণে পৰা পাটনাৰ হ'ব লাগে